হয় মই বৰগীত লোকগীত আদি গাই পাইছোঁ আৰু গাওঁ প্ৰথমতে মই মোৰ যেতিয়া চাগৈ বয়স সাত বছৰ আঠ বছৰমান হৈছে যেতিয়া মই প্ৰথমে প্ৰথম বৰগীত গাইছিলোঁ আমাৰ গাঁৱতে শংকৰ উৎসৱ অনুষ্ঠিত কৰা হৈছিলে আৰু সেই শংকৰ উৎসৱত মায়ে আনি মায়ে মোক লৈ গৈছিলে শংকৰ উৎসৱলৈ আৰু সেই ছয় সাত বছৰ বয়সতে মই মোৰ মনত আছে মই মায়ে মোক নামঘৰৰ ভিতৰলৈ বৰগীত পৰিৱেশন কৰিবলৈ লৈ গৈছিলে আৰু মই তেতিয়া শংকৰদেৱৰ বুলহুৰাম নামেহে সেই বৰগীতটো পৰিৱেশন কৰিছিলোঁ আৰু লোকগীতটো পৰিৱেশন কৰোঁ মই লোকগীত মই যেতিয়া এম ই স্কুলত পঢ়ি আছিলোঁ এম ই স্কুলত পঢ়ি থাকোঁতে মই লোকগীত পৰিৱেশন কৰা মোৰ মনত আছে তেতিয়াৰেপৰা বিদ্যালয়ত যেতিয়া খেল ধেমালি অনুষ্ঠিত হয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় তাতে মই লোকগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ আৰু মই মাজে সময়ে প্ৰাইজ পাবলৈও সক্ষম হৈছিলোঁ মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ লোকগীত আৰু বৰগীত এইসমূহ হৈছে আমাৰ সংস্কৃতিৰ লগত জড়িত কিছুমান গীত গতিকে এই গীতসমূহ আমি নতুন প্ৰজন্মই গোৱা উচিত সেইসমূহ আমি গানসমূহ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ৰাখি থৈ যাবৰ কাৰণে বৰ্তমান সেই গীতসমূহ আমি গাব লাগে আৰু আমাৰ জৰিয়তেহে ভৱিষ্যত প্ৰজন্মই সেইখিনি গীতখিনি শিকি শিকিব গতিকে আমি সেই গীতসমূহ নিজেও গাব লাগে আৰু ভৱিষ্যতৰ প্ৰজন্মকো বা আমাৰ অনুজসকলকো সেই গীতসমূহ গাবৰ বাবে উৎসাহিত কৰিব লাগে বুলি মই ভাবোঁ